অঁ হয় কওকচোন অঁ কি কি কেছ বাৰু কওকচোন অঁ অঁ আপোনাৰ ল'ৰাই মাৰিছে অঁ অ' অঁ আপোনাৰ ল'ৰাৰ ওপৰত আপুনি পুলিচ থানাত এজেহাৰ দিলে

অঁ অঁ

অঁ অঁ অঁ অঁ

অঁ আপোনাৰ

অঁ সেইকাৰণে মানে আপোনাক কৰিছে অঁ অঁ আৰু কি কি কৰিছে আপোনাক অ'

অঁ অঁ অঁ অঁ অঁ অঁ আৰু কি কি অঁ অঁ

অঁ অঁ অঁ আপুনি অঁ আপুনি খানাত যে এজেহাৰখন দিছিলে পুলিচে কিবা এটা হেৰি ৰিয়েকশ্যন ল'লে নেকি নে নাই লোৱা

অঁ আপুনি কেইটা বজাত পোৱাকৈ আহিব

হ'ব তেনেহ'লে মোৰ নামটো এডভকেট এডভকেট ৰাখি গগৈ অঁ অঁ অঁ অঁ সেনেকে বুলি কৈ দিব আপুনি মই এক নম্বৰ বেঞ্চতে বহোঁ অঁ অঁ অঁ হ'ব অঁ অঁ